অসমীয়া মানুহে তেওঁলোকৰ নিজৰ পৰিচয়ৰ বাবে আৰু নিজৰ বুলি অনুভৱ কৰিবলৈ নিজৰ ভাষা ব্যৱহাৰ কৰি ভাল পায় কিয়নো অসমীয়া ভাষাৰ এটা স্ব স্বকীয় বৈশিষ্ট্য আছে অসমীয়া ৱটো ব্যৱহাৰটো অন্যান্য ভাষাত নাই সি এটা সৌন্দৰ্য বৃদ্ধি কৰিছে তাৰোপৰি অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে বিভিন্ন তেওঁলোকৰ নিজস্ব ভাষা আছে তেওঁলোকৰ কথাৰ শৈলী বেলেগ বেলেগ আৰু অসমত তেনেকে বিভিন্ন স্থানীয় ভাষা আছে মানে আমি যিটো কওঁ কামৰূপী উপভাষা গোৱালপৰীয়া উপভাষা নগঞা উপভাষা তে তেনেকে বিভিন্ন নিজৰ অসমীয়া ভাষাৰ উপৰিও অসমত বিভিন্ন উপভাষা আছে সেই উপভাষাবিলাকৰো সুকীয়া বৈশিষ্ট্য আছে এটা কথনশৈলী বেলেগ বেলেগ বা ভাষাটোৰ গঠন বেলেগ বেলেগ বা ইয়াৰ কথা বতৰা অলপ বেলেগ বেলগ ইটো ইটো উপভাষাৰ লগত সিটো উপভাষা নিমিলে গতিকে এইবিলাকে অসমীয়া ভাষাত বলিষ্ঠৰূপে আগবঢ়াই নিছে গতিকে অসমীয়া ভাষাটোত যিমান সাহিত্য সৃষ্টি হৈছে ভাৰতীয় সাহিত্যৰ সকলোতকৈ অসমীয়া ভাষা সাহিত্য বহুত আগবঢ়া কিন্তু আমাৰ অসমীয়া মানুহে এই ভাষাটো বহু সময়ত কিছু অন্যান্য শব্দ ব্যৱহাৰ কৰি অসমীয়া ভাষাৰ প্ৰকৃত শব্দ কিছুমান ব্যৱহাৰ নকৰাৰ কাৰণে কমিহে গৈছে অভিধানত অসমীয়া ভাষা শব্দ কিন্তু বহুত আছে